অঁ বৰ্ণালী বা হেল্ল' অঁ মই কৃষ্ণাই কৈছিলোঁ ভালনে তোমাৰ অঁ হয় নি মোৰ চোন চেম আছিলে বাৰু ভাল ভাল তোমাৰ ভালনে ঘৰতে আছানে মই এতিয়া ঘৰতে আছোঁ অঁ মই ঘৰতে আছোঁ অঁ ঠিকে আৰু তোমালোকৰ ঘৰত চবৰে ভাল মই এইদিন এইকেইদিন এনেই আছোঁ তোমাৰ ইউনিভাৰ্চিটি কৰি আহি তাৰপিছত ঘৰতে আছোঁ ইটো সটোকে এগজামবিলাক দি আছোঁ আৰু তাকে কৰি আছোঁ মই এই হেৰি কথা এটাত মই ফোন কৰিছিলোঁ মানে মোৰ লখিমপুৰত কাম এটা আছিলে অঁ যাম বুলি ভাবিছিলোঁ

মই সেইকাৰণে তোমাক আজি দেৰিকৈ ফোন কৰিছো তুমি ফ্ৰী থাকা নাথাকা বুলি অঁ কম মই মই ডেটটো ফিক্স কৰি এইকেইদিনতে কম আৰু তোমাক এই লখিমপুৰত কি কি আছে চাবলৈ মানে কাম মানে তোমাৰ অকণমান সৰু সুৰা কাম ন লগ পালে ক'ম বাৰু কামটো কথা বাকী মানে কামটো কৰা কৰি মোৰ ফুুৰাৰ বেছি ধান্দা মানে মই ভাবিছোঁ মই অকণমান ফুৰিম এইবাৰ তোমাৰ লগত লখিমপুৰত কি কি আছে বোলে অকণমান চাই মেলি আহিম

তাকে বোলো অকণমান

অঁ ফটোবিলাক দেখিছোঁ ইমান ধুনিয়া ধুনিয়া ফটো উঠাই থৈছে অঁ হয় নিকি

অঁ মানে তুমি যদি ফ্ৰী থাকা তেতিয়া মই অলপ টাইম লৈ যাব পাৰিম আৰু অ' হয় নেকি অ' ভালে হ'ব তুমি ৰৈ দিবা লগতে যাম

অঁ এই কেইদিনতে যাব পাৰিম ন

অঁ মানে গণেশ মন্দিৰ আৰু দুৰ্গা মন্দিৰৰ ভিউটো বহুত ভাল আহে দেই

অ' অঁ অঁ ভাল দেই তেতিয়াহ'লে বহুত জেগা আছে দেখোন লখিমপুৰত ফুৰিবলৈ অঁ

অঁ অঁ অঁ তেতিয়াহ'লে মই লখিমপুৰত পুৰা বহুত দিন থকাকে যাব পাৰিম তুমি খালি আমনি নাপালে হ'ল আৰু অঁ তুমি তেতিয়া'হলে এইবাৰ দুইদিনমান চুটি ল'বা আৰু মোৰ নামত অঁ বন্ধটো মিলাই মিলি যাব বাৰু এই মা অকণমান গাত নাই মানে মা মা যাব নোৱাৰে আকৌ ঘৰখন মানে এনেকে এৰি দিব দিগদাৰ হয় নো আকৌ মা গুচিগ'লে দেউতা অকলে থাকিব সেইকাৰণে নহ'লে আৰু অঁ ঘৰত আৰু ঘৰত অঁ এৰিব নোৱাৰে আৰু ঘৰত আমাৰ সেই মানে এতিয়া মা দেউতা ঘৰত এনে থাকে ন গৰু ছাগলী কুকুৰা হাঁহ চব পুহিছে মায়ে একদম এইখিনি এৰি মা যাবই নোৱোৰে আৰু অঁ তুমি তোমাৰ একেই হৈ আছে দেই মাতটো মোৰ একদম আগৰ সেই যেনেকে লগ পাইছিলোঁ তেনেকুৱাই লাগিছে অঁ আৰু বাছতে গুচি যাম ট্ৰেইনত যাবলৈ মই বেয়া পাওঁ অঁ তুমি অঁ মই ডেটটো কম তোমাক মোৰ ঘপকৈ হৈ গ'ল মানে পটককনে হৈ গ'ল মোৰ কামটো মানে কি হয় তোমাৰ মোক যেতিয়াই ফোন কৰিব সেই ডেটটো লৈ পিনে মই তোমাক মোক যিদিনাই ফোন কৰি মোক ডেট দিব সেইদিনাই তোমাক মই ফোন কৰিম অঁ তোমালোকৰ মাহঁতকো ক'বা মই যাম বুলি অঁ বৰমাই ভাল পাব চাগে বৰমাৰ লগতো বহুদিন কথা পতা নাই একেবাৰে গৈয়ে পাতিম আৰু অঁ ক'বা ক'বা তেখেতৰ একদম স্বাস্থ্য ভালেই আছেনে অঁ হয় বাৰু এতিয়া চবৰে আমাৰো ঘৰত আইতাৰ মাজে মাজে হৈয়ে থাকে কিবা কিবি অঁ বয়সৰ লগে লগে মানুহবিলাকৰ এনেকুৱা হৈ যায় আৰু লখিমপুৰ গৈ আমি ফুৰিম তেতিয়াহ'ল মই মানে তুমি তুমি কলা ন গ্ৰাম্য়ানুভূতি তোমাৰ ঘৰ ওচৰতে বুলি মই মানে বহুত এক্সাইটেড হৈ গৈছোঁ মই কেতিয়া পাওঁগে তাত তেনেকুৱা লাগিছে আৰু অ' হয় নেকি অঁ অঁ অঁ তুমি দুবাৰ গ'লাই অলৰেডি অঁ অঁ মোৰ লগত আকৌ যাবা

অঁ মানে ভাল ভাল আবেলি এটা আমি কটায় আহিব পাৰিম তেতিয়াহ'লে

এদিন নাৰায়ণপুৰ চাইডে এদিন দুৰ্গা মন্দিৰ আৰু গণেশ মন্দিৰ অঁ অঁ অঁ অঁ অঁ গান্ধী পাৰ্ক গান্ধী পাৰ্ক অঁ মই মই মানে কি হয় আৰু লখিমপুৰ আছে ন বহুত মানুহ মোৰ কণ্টেক্টত হয় পাই

তাকে মই ডেটটো একদম ফিক্স মানে মোৰ ফোন আহিলে তোমাক মই কমেই আৰু ডেটটো আমুক আহিছে তামুক আহিছে এই একো নহয় দিয়া বহুদিনৰ পাছত ফোন কৰিলোঁ যে সেইকাৰণে একো নাই ভালে থাকা সোনকালে লগ পাম তাকে বাই